হয় কোনে ক'লে বাৰু

পি জি লাগিছিলে পি জিটো আমাৰ উজান বজাৰত আছে তোমাক ক'ত লাগে

আমাৰ উজান বজাৰৰ যে বাৰোৱাৰী মন্দিৰটো দেখিছা অঁ অঁ সেইখিনিতে আছে আমাৰ তাতে তোমাৰ ডাবোল বেডৰ আছে চিংগল বেডৰ আছে এতিয়া তোমাক কেনেকুৱা লাগে বা চিংগল বেডৰ হ'লে আমাৰ ইয়াতে ৰেণ্ট আছে চিক্স থাউজেণ্ড আৰু ডাবোল বেডৰ হ'লে অকণমান তাত মানে কিবা এটা চাই দিম বাৰু আৰু আমাৰ ইয়াতে নাই চব ছোৱালীৰে একে ৰেট নহয় ইয়াতে কমাই দিলে আকৌ বেয়া পাব আৰু তোমাৰ পৰা কমাই ল'লে আকৌ বেলেগে গম পাই গ'লে পিছত চব চবেই কমপ্লেইন কৰিব

খোৱা বোৱা আমাৰ ইয়াতে ৰাতিপুৱা ব্ৰেড আৰু ডিম থাকে আৰু কল থাকে আৰু দুপৰীয়াটোত আমাৰ ভাত থাকিব তাত বাদে ডিম জোল থাকিব নহ'লে মাছ কিবা এনেকৈ থাকিব আৰু ৰাতিলৈ মাংস থাকিব ৰাতিলে আমাৰ নিৰামিষ মানে অকল বৃহস্পতি বাৰে বৃহস্পতি বাৰৰ বৃহস্পতি বাৰৰ দিনাহে নিৰামিষ থাকে বাকী গোটেই কেইদিনদিন থাকেই নন ভেজ

ন এন্ট্ৰিটো মানে দহটা বজাৰ পিছত আমি গেট লক কৰি দিওঁ নাই তাৰ আগতে সোমাব লাগিব ছিকিউৰিটী একমাহৰ ছিকিউৰিটি দিব ছিক্স থাউজেণ্ড আৰু এক মাহৰ ৰেণ্ট থাকিব টুৱেল্ভ থাউজেণ্ড দিব লাগিব আছে আছে পঠাই দিম বাৰু

অঁ অঁ অঁ ন তুমি হেৰি কৰিবা আমাৰ ইয়াতে গোটেইখিনি সুবিধা আছে তুমি অকল মানে তুলিখন আৰু গাৰু আঠুৱাখন আনিলে হ'ল বাকী আমাৰ গোটেইখিনি বস্তুৰে সুবিধা আছে নাই নালাগে চব আমাৰ আছেয়েই ইয়াতে নাই একো আনিব নালাগে ফেন আছে লাইট আছে

সেইটো মানে অ চিংগলকে চিংগল ৰূমত আছে ডাবোল ৰুম নাই ঠিক আছে হ'ব দিয়া পঠাই দিম অহ আমাৰ মানুহ লাগি আছে যিমান সম্ভৱ সোনকালে কৰিব